পোহনীয়া জন্তু আমি ভাল পাওঁ পোহনীয়া জন্তু আমি পোহোঁ আমাৰ ঘৰত পোহনীয়া জন্তু থাকে এতিয়া এই অকনমাণতে এটা মেকুৰী আছে মেকুৰীটোৱে যেতিয়া মুখৰ আগলৈ আহে এনেই এটা মৰম সোমাই যায় সিহঁতিটো মানুহৰ আশ্ৰয়তে থাকে তেনেকৈ আমাৰ ঘৰত গৰু আছিলে গাই গৰু পোহোঁ আমি বলধো আছিলে খেতি কৰোঁ বলধ গৰুৰ উপৰিও গাই গৰু থাকে গাই গৰুৱে যেতিয়া পোৱালী দিয়ে সেই পোৱালী যেতিয়া আমাৰ লগ লয় তেতিয়া সিহঁতলৈ সেইটো মৰমেই বেলেগ কিন্তু গৰু অকল পুহিলেই নহ'ব তেওঁলোকক আমি যথেষ্ট পৰিমাণে প্ৰতিপাল কৰি ৰাখিব লাগিব প্ৰতিপাল মানে খোৱা বোৱা থকাৰ ব্য়ৱস্থা ভাল তেওঁলোকৰ যাতে স্বাস্থ্য়ৰ কোনো হানি বিঘিনি নহয় সেইবোৰৰ প্ৰতিও লক্ষ্য় ৰাখিব লাগিব আমি তেনে ধৰণেই গৰু পুহিছোঁ আজি দুবছৰ হ'ল তিনিজনী গাই গৰু আমি সেইখিনি গাখীৰ যথেষ্ট খালোঁ ওচৰ ঘৰীয়াকো দিওঁ গাখীৰটো পুষ্টিকৰ খাদ্য়য়ে হয় এতিয়া কথা হ'ল বৰ্তমান আমাৰ ঘৰত গৰু নাই ইয়াৰ কাৰণ হ'ল দুজনী গাই গৰু জগিলে দুয়োজনীৰে দুটা পোৱালী হ'ল ইমান মৰম লগা পোৱালী আমি সিহঁতৰ লগতেই লাগি থাকোঁ দানা খাবলে দিয়া পানী খাবলৈ দিয়া পথাৰলৈ নিয়া গোহালিলৈ অনা বা জাক দিয়া গোটেই কামখিনিত একেৰাহেই লাগি থাকোঁ সৰু সৰু পোৱালী কেতিয়াবা ভিতৰত সোমাব সি ভিতৰৰ পৰা উলিয়াব লাগিব খুব ভাল লাগে দেখি কিন্তু অতি দুখৰ কথা হ'ল দুয়োটা পোৱালীয়ে পথাৰত চৰি থাকোঁতে দুটা কুকুৰে দুয়োটাকৈ মাৰি পেলালে ইমানেই মনত দুখ লাগিলে ইমানেই মনত দুখ লাগিলে আৰু গৰু নোপোহো বুলি ভাবি ল'লোঁ আৰু গৰু নোপোহো বুলি ভাবাৰ লগে লগে এই দুজনী গৰুকো আমি য'ত আমাৰ গৰু ৰাখোঁ আমি বেলেগে গৰু ৰখোৱা জেগা আছিলে তালৈ পঠিয়াই দিলোঁ লাহে লাহে লাহে লাহে গৰুৰ প্ৰতি আমাৰ মৰমটো অলপ কমি আহিলে চকুৰ আগত যেতিয়া দুটা পোৱালী আমাৰ নাইকীয়া হৈ গ'ল তেতিয়া অকণমান হ'লেও মানে মনটোত বেয়া লাগি পেলাই সেই ইচ্ছাটো নাইকীয়া হৈ গ'ল কিন্তু এতিয়াও মাজে মাজে এনেকুৱা লাগে বাৰীত যথেষ্ট জেগা আছে বান্ধিবলৈ জেগা আছে ঘাঁহ কৰিবলৈ জেগা আছে বাও খেতি কৰিবলৈ জেগা আছে এতিয়াও এজনী এজনী গৰু যেন আমি ৰাখিম ঘৰত ৰাখি ৰখাৰ আমেজটো বেলেগ ঘৰৰ গৰু যদি গাখীৰকণৰ আমেজটোও বেলেগ এতিয়া ঘৰত কথা পাতি আছে ছাগলী পুহিম বুলি ছাগলী পুহিলেও যথেষ্ট লাভৱান হ'ব পাৰি এতিয়া বজাৰত সকলো বস্তুৰেই লাভ আছে খালী ভালকৈ সিহঁতক পুঁহি তাৰ লাভটো ল'ব জানিব লাগিব প্ৰতিটো বস্তুৱে বোলে এইটো বস্তু পুহি লাভ নাই এনেকুৱা কথা নাই প্ৰতিটো বস্তুৰেই লাভ আছে কিন্তু সেই লাভটো আমি ল'ব জানিব লাগিব তাৰ ব্য়ৱহাৰটো আমি বুজি পাব লাগিব এতিয়া বৰ্তমান যদিও আমাৰ বৰ্তমান অৱস্থাতহে একো নাই কিন্তু আমি আগলৈ আকৌ গৰু পোহাৰ বা ছাগলী পোহাৰ প্লেন কৰি আছোঁ